হেল্ল' মনভৰি ৰেষ্টুৰেণ্ট অঁ মই আপোনালোকৰ তাত এটা ডেলিভাৰি বিচাৰিছিলো এই হেৰি আছিলে মোৰ ফ্ৰাইড ৰাইচ আছিলে মঞ্চুৰিয়ান অঁ আৰু পনীৰ টীক্কা আছিলে অঁ কেতিয়া দিব বাৰু সেইটো অঁ আপুনি আপোনাক মই এড্ৰেছটো কৈছিলো নহয় মোৰ এড্ৰেছটো বিজুলী নগৰ মৰাণ বিজুলী নগৰ অইলৰ ওচৰত অঁ অঁ আপুনি আপুনি সেই সময়মতে দিব দেই কাৰণ খাবৰ কাৰণে লাঞ্চৰ কাৰণে ৰখি আছোঁ ঠিক আছে যিমান পাৰে আপুনি সোনকালে কৰিব মোৰ এড্ৰেছটোতো আপোনাৰ যদি ভুল হয় আপুনি মোৰ নাম্বাৰটোতো আপোনাৰ ওচৰত আছে ফোন কৰি ল'ব অঁ ঠিক আছে অঁ অঁ থ্যেংক ইউ